দেশত উপলব্ধ চিকিৎসালয় আৰু চিকিৎসা সেৱাৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ এতিয়া বৰ্তমান দেশত উপলব্ধ চিকিৎসালয়ৰ চিকিৎসা সেৱাবোৰ প্ৰশংসনীয় আচলতে প্ৰশংসনীয় এইকাৰণে কাৰণ ইয়াত উন্নত মানদণ্ডৰ চিকিৎসা তাৰ লগতে ঔষধ আৰু চিকিৎসাৰ বাবে ব্যৱহাৰ হোৱা যন্ত্ৰ আদি সকলোবোৰ উন্নতমানৰ আজিকালি চব চিকিৎসালয়তে অনা দেখা হৈছে আগৰ তুলনাত আচলতে বহুতেই ভাল হৈছে আজিকালিৰ চিকিৎসালয় আৰু চিকিৎসা সেৱাসমূহ কাৰণ আগৰ দিনত এটা মানুহে এক্সৰে বা এটা ছাৰ্জাৰি কৰিবলৈ বহুত দূৰ দূৰণিলৈ যাব লগা হৈছিল কাৰণ উন্নতমানৰ যন্ত্ৰ আদি বা চিকিৎসক এগৰাকী ওচৰতে পোৱা নাযায় কিন্তু আজিকালি সেইখিনি সুবিধা সকলো সকলো চহৰতে বা গাঁৱতে আজিকালি আচলতে চিভিলবোৰত দেখা যায় কভিড মহামাৰীৰ সময়তো চিকিৎসাৰ ক্ষেত্ৰত অভিজ্ঞতাটো খুব ভালো বুলিব নোৱাৰি বা বেয়াও বুলিব নোৱাৰি কাৰণ কভিডৰ সময়ত চিকিৎসালয়ত যিহেতুকে বেডৰ বিচনা আপোনাৰ নাটনি সেইটো গোটেই দেশজুৰিয়ে আচলতে বা গোটেই বিশ্বজুৰিয়ে হৈছিলে তথাপিও ওচৰৰে স্বাস্থ্যকেন্দ্ৰসমূহত সময়মতে টীকাকৰণ সময়মতে দৰব পাতি চব পোৱা গৈছিলে কাৰণে কভিড মহামাৰীত ইমান দিগদাৰ হোৱা নাছিলে মোৰ ওচৰৰ অঞ্চলটোত আচলতে উন্নত স্বাস্থ্যসেৱা আছে তথাপিও তাৰ বাহিৰেও অলপ তাতে পৰিৱৰ্তন অনা বহুত জৰুৰী কাৰণ কিছুমান স্বাস্থ্যকেন্দ্ৰত এতিয়াও ভাল উন্নত মানদণ্ডৰ যন্ত্ৰ আদি নাই কিবা এটা পৰীক্ষা কৰিবলৈ ভাল অলপ দূৰ যাব লগা হয় সেই যন্ত্ৰ পাতিখিনি অনা ব্যৱস্থা কৰিলে আচলতে চিকিৎসা সেৱাসমূহ আৰু উন্নত কৰিব পৰা যাব বুলি ভাবোঁ মই